আমাৰ সমাজত নৃত্যক অভিৰুচি হিচাপে আগবঢ়াই নিব বিচৰা মহিলাসকলক সমৰ্থন নকৰে বুলি মই নেভাবোঁ কাৰণ আমাৰ ম নৃত্যশিল্পীসকলক প্ৰত্যেকজন পুৰুষেই আগবাঢ়ি যোৱাত স সহায় কৰে আৰু মহিলা নৃত্যশিল্পীসকলে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হয় যে বিশেষকৈ তেওঁলোকে নিশা ক ৰাতি ক'ৰবাত নৃত্য অনুষ্ঠান থাকিলে অহা যোৱা কৰ কৰাত তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিওবা আমাৰ সমাজৰ প্ৰত্যেকজন পুৰুষেই তেওঁলোকক সহায় কৰে সেইবাবে মই নেভাবোঁ যে তেওঁলোকক সমৰ্থন কৰাৰ বিপৰীতে নকৰিব লাগে বুলি